হেল্ল' হয় কওকচোন অ' আছিলে কি কেতিয়া মানে লাগিব অ' অ' কিমান মান লাগিব অ' অ' মোৰ তাত দুইটাই মাংস আছে ছাগলী মাংস আছে আৰু মুৰ্গী মাংসও আছে কোনটো মাংস লাগিছিল দামটো এনে আপোনাৰ চাৰে সাতশকৈ চলি আছে কিন্তু আপুনি যদি অলপ বেছিকৈ লয় অলপ কমাই দিব পৰা যাব আৰু অ' অ' অ' আচ্ছা হয় নি অ' অ' অ' হোম ডেলিভাৰী কিন্তু মানে অ' অ' কিন্তু এক্সট্ৰাকৈ কিবা এটা দিব লাগিব হয় কিবা এক্সট্ৰাকৈ দিব লাগিব মানে হোম ডেলিভাৰী কৰি দিম অ' কিমান টাইমলৈকে লাগিব এনে আপোনাৰ মাংসটো কিমান অ' দহটামান মানে কোনদিনা খনে লাগিব কালি লাগিব অ' অ' অ' ঠিক আছে হ'ব দিয়ক আপুনি এবাৰ আহিব আহিকেনে কথা চথা পাতি ল'ব

অ' দিবও পাৰে আগতে অলপ এডভাঞ্চো দিব পাৰে কিন্তু আপুনি আহি অ' সেইটো আপুনি আহিকেনে কথা পাতি লৈ ল'ব অ' অ' ঠিক আছে ঠিক আছে